অঁ হেল্ল' অঁ কওকচোন অঁ কি মাছ লাগিছিলে বাৰু আপুনি মোৰ ইয়াত এতিয়া ৰৌ মাছ পাব কচ মাছ পাব চন্দা মাছ পাব তাপা মানে বৰালি মাছটো পাব মানে এনে বৰালি আমি চাৰে পাঁচশকৈ বিকি আছোঁ কেজি মানে এনেই কাটি মানে কাটি বিকাটোত মানে এনে যদি আপোনাক যদি সৰহকৈ নিয়ে যদি তেতিয়া আমি হ'লছেল এটা দিব পাৰিম আৰু তেতিয়া চাৰিশকৈ ধৰি দিম অঁ তেতিয়া ঠিক আছে তেতিয়া হ'লছেল ৰেটত আপুনি পাই যাব ৰৌটো এনেই আমি তিনিশকৈ লওঁ আপুনি দুশকৈ দিলেও হ'ব অঁ মাছটো একদম ভাল পাব অঁ ফ্ৰেছ ফ্ৰেছ অঁ হৈ যাব হৈ যাব আপুনি পাই যাব কেইটামান বজাত লাগিব আকৌ হয় পাই যাব ধুনীয়াকৈ পাই যাব নাই নিদিলেও হ'ব আপুনি ডাইৰেক্ট কেছ পে'মেণ্ট কৰিলেও হ'ব অঁ অঁ সেইটো মানে আমাৰ দোকানত মানে মানুহ আছে খালি যেনিবা এহেঁতি কাটি দিয়া সলনি আপোনাৰ পৰা কিবা এটা ল'ব আৰু অঁ তেতিয়া সিহঁতক কিবা এটা দি দিব তেতিয়া সিহঁতি কাটি দিব অঁ দিয়ক বাৰু